অঁ হয় হয় হয় হয় ভালে আছোঁ আপুনি কিবা দৰকাৰত ফোন কৰিছিলে নেকি হয় হয় পৰা যাব বাৰু এইটো কাৰণে প্ৰথমে মিটিং দিব লাগিব তাৰপাছত এপ্লিকেশ্যন দিব লাগিব ৱাটাৰ চাপ্লাই অফিচত আৰু এইটো ব্যৱস্থা বাৰু মই কৰি দিম আৰু মিটিংখন কেতিয়া দিব মিটিংখন কেতিয়া দিব আপুনি জনাব হয় হয় মিটিঙত সকলোখিনিক মানুহক গোটাই থ'ব মই যাম বাৰু সময়টো মোক জনাবচোন হয় হয় যিকেইজন মানুহ আছে আপুনি সকলোকে ৰেডি কৰি ৰাখিব আৰু মই দহটামান বজাত পোৱাকৈ যাম তেতিয়াহ'লে